হয় নমস্কাৰ মই শ্ৰী মমি বৰা মই বেজৰ চুক বঙালী গাঁৱৰ এগৰাকী সদস্যা হয় গৃহিণী হয় মই আমাৰ ঘৰৰ গোটেইকেইজন সদস্যই এদিন হেৰি ৰাসৰ টাইমত মাজুলীত ৰাস চাবৰ কাৰণে গৈছিলোঁ তাত গৈ বহুত ভাল লাগিলে ৰাস চাই মাজুলী সত্ৰত সেই আউনীটি সত্ৰত আৰু তাত গৈ বহুত ভাল লাগিলে তাত আমি দুদিনীয়াকৈ গৈছিলোঁ গৈ তাত থকা খোৱা সুবিধাখিনি আছিলে যদিও আমি পটককৈ যোৱাৰ কাৰণে ইমানখিনি সুবিধা নাপালোঁ তাৰ কাষৰে মানুহ এঘৰত আমাক সুবিধা কৰি দিলে তাতে থাকি মেলি খাই বৈ খোৱা বোৱা বস্তুবোৰ আমি ধুনীয়াকৈ তাত সুবিধা কৰি ল'লোঁ লৈ তাত দুখী ধুনীয়াকৈ চাই আহিলোঁ তাৰপিছত আৰু মুখা সত্ৰত সোমালোঁ মুখা সত্ৰত বিভিন্ন ধৰণৰ মুখা নিজে মুখত পিন্ধিও পুটনাৰ মুখা পিন্ধি ধুনীয়াকে মই ফটো মাৰিলোঁ আৰু মোৰ ল'ৰা ছোৱালীকেইটাও আৰু মানুহজনেও তাত বহুত ভাল লাগিলে মুখা সত্ৰ চায় আৰু আউনীতি সত্ৰত হেৰি বিশেষকৈ হৰিনাম তাত সত্ৰত অনবদ চলিয়ে থাকে সেয়া হৰি নামতো আমি তাত বহিলোঁ বহাৰ পিছত আৰু গোঁসাইক লগ পালোঁ আউনীতি সত্ৰৰ গোসাঁই পিতাম্বদেব গোস্বামীক তেওঁৰ লগতো কথা বতৰা হ'ল তেওঁৰ লগত সেয়া সেৱা সৎকাৰ কৰি মেলি আৰু আউনীতি সত্ৰত আমি হেৰি খিচিৰি পৰ্যন্ত তাত ধুনীয়াকৈ বনায় ধুনীয়াকৈ বনাই খুৱাই বোৱাই আমাক ধুনীয়াকৈ সন্তুষ্ট কৰ হ'লোঁ আৰু তাত নামঘৰত আমি শৰাই আগবঢ়ালোঁ তাত আৰু শৰাই আগবঢ়োৱাৰ পিছত তামোল পাণ দি না হেৰি আগবঢ়ালোঁ আগবঢ়াই সেৱা সৎকাৰ কৰি আমি তাৰপা আহিলোঁ তেওঁলোকৰ লগত আহি ধুনীয়াকৈ তাৰপা বাছত বাছতেই আহিলোঁ আজিকালি বাছৰ সুবিধা আছে বগীবিল দলঙে দি আহি আমি ইয়াত সুবিধা আছে মৰাণলৈ আহিবলৈ আমি মৰাণৰ বাসিন্দা হয় তালৈ আহিলোঁ খালী আমাৰ দুদিনীয়া যি ভ্ৰমণ সুচি আছিলে আমাৰ দেউতাক মই আৰু মোৰ ল'ৰা আৰু ছোৱালী আমি বহুত ধুনীয়াকৈ ফুৰি চাকি আউনীতি সত্ৰ ৰাস চালোঁ ৰাস চাই মেলি ধুনীয়াকৈ আহি ঘৰ পালোহি ঘৰত আহি আমাৰ বহুত আনন্দই লাগিলে আৰু মই অকল আউনীতি সত্ৰলৈ বুলিয়েই নহয় মই গহপুৰতো এনেকৈ ৰাস চাওঁ ভাওনা চাওঁ গহপুৰত ৰাস ভাওনা হয় আমি তালৈ গৈ সেইখিনিও ধুনীয়াকৈ হেৰি কৰিছোঁ চাই মেলি আহিছোঁ আৰু মই অকল গহপুৰলৈ বুলি নহয় গুৱাহাটীলৈও মই গৈছোঁ কামাখ্যা মন্দিৰ তাত গৈ পেলাই চাই আহিছোঁ আৰু বৰপেটা সত্ৰত বৰপেটা সত্ৰত আমি তাত থাকিলোঁ থাকি কৰি খাই বৈ আহিলোঁ আৰু তাত বৰপেটা সত্ৰতে নহয় গুৱাহাটীত থকা বিভিন্ন জেগাত খালী এটা অসুবিধা আছে কিছুমান জেগাত পটককৈ সুবিধা নাই কেতিয়াবা তম্বু তৰি থাকিও খাই বৈ আহিব লগা হয় তাত হেৰি খালী বস্তুবোৰ কিনি ল'ব লগা হয় মানুহে কিছুমানে নাজানিলে দিগদাৰ হয় জানিলে বাৰু কিছুমানে সুবিধা কৰি লয় তাত বহুত সুবিধা আছে তাত সত্ৰবিলাকত হওক নামঘৰবিলাকক হওক প্ৰত্যেকজন মানুহৰ কাৰণে সুবিধা কৰি থৈছে কিন্তু প্ৰত্যেকজন মানুহে সেইটো বিষয় লৈ পেলাই জানিব লাগিলে বেছি ভাল জানিলে তাত তাত ভাড়াঘৰ আছে নিজে থাকি খোৱা বোৱা সুবিধা কৰি দিছে ধুনীয়াকৈ থাকি ল'ব পাৰি কিন্তু যিখিনি মানুহে তেওঁলোকৰ সেইটো বিষয় লৈ পেলাই নাজানে সেইখিনি মানুহৰ কাৰণে অকণমান অসুবিধা হয় তাৰমানে কেলে তম্বু তৰিও কেতিয়াবা থাকি আহিবলগীয়া হয় অকণমান কষ্টও খাবলগীয়া হয় লেট্ৰিন কৰা বাথৰুমত যোৱা পা ধৰি সেইখিনি ক্ষেত্ৰত খালি জানিলে বুলি ক'লে নালাগে খালী মই জানিলোঁ জনাৰ কাৰণে আমাৰ বেছি অসুবিধা নহ'লে কিছুমান জেগাত গ'লে অসুবিধা হয় পৰ্যটক ক্ষেত্ৰত ভাগ ভাগ ভাগ ভাগ কৰি মানুহক আৰু বস্তুবোৰো বঢ়াই দিলে ভাল হয় মানুহে বেছি সুবিধা থকা জেগাবিলাকত ভ্ৰমণ কৰিবলৈ যাবলৈ সুবিধা হয় নজনা মানুহখিনিৰ কাৰণে জনা মানুহ এজন তাত বিশেষকৈ ৰাখি এইটো কৰিলে এইটো ভাল হয় বুলি মানুহক দেখাই দিলে ভাল হয়